দাদা মই কিছুমান খোৱা বস্তুৰ অৰ্ডাৰ দিছিলোঁ কিন্তু দুটা বজাতে আহি পোৱাৰ কথা আছিল এতিয়ালৈকে আহিয়ে পোৱা নাই ইমান দেৰি হ'ল যে এতিয়াটো চাৰিটাই বাজিব কিন্তু এতিয়ালৈকে আহিয়ে পোৱা নাই কিয় মই ৰখি আছো বস্তুটোৰ কাৰণে অলপ আহিলে ভাল হয় এতিয়ালৈকে ইমান দেৰি হ'ল আহিয়ে পোৱা নাই